নমস্কাৰ অঁ আছোঁ আছোঁ আছোঁ অঁ হয় হয়

অঁ অঁ চাৰিদিনৰ কাৰণে অসুবিধা হয় নালাগে দিয়া এদিন হ'লে বেলেগ কথা বন্ধত পৰে চাৰিদিনৰ কাৰণে হ'লে অলপ অসুবিধা হয় দীঘলীয়া হ'লে মই যাব দিব খোজা নাই অঁ তেতিয়া বেলেগ কথা তেতিয়াহ'লে অঁ আছে আছে অঁ ঠিকে আছে দিয়া

অঁ এনেই বেলেগ একো হোৱা নাই এতিয়ালৈ অঁ ঠিকে আছে অকে অঁ ঠিকে আছে